অঁ হেল্ল' এই ছাৰ নমস্কাৰ অঁ এই মই আমাৰ এই এক নং গাঁৱৰ পৰা ললিত বৰাই কৈছোঁ অ আমাৰ গাঁৱত বিশেষকে মানে বয়সস্থ মানুহ খুব বেছি আছে আৰু বয়সস্থ মানুহবিলাকৰ খুব বেমাৰ আজাৰ মাজে মাজে হৈ থাকে সঘনাই হয় আৰু লগতে আমাৰ বয়সস্থ মানুহবিলাকৰ চকুৰ খুব মানে অসুখ হৈছে চকুৰ কিবা হেৰি চকুৰ বিষয়লৈ কিবা মানে ট্ৰেইনিং দিব পৰা হ'ব নেকি বেমাৰ এই কি কয় বেমাৰৰ কিবা প্ৰতিষেধক ব্যৱস্থাটো

অঁ বয়সস্থ মানুহ প্ৰায় মানে এশ ডেৰশ আছে বুলি ধৰক অঁ মহিলা পুৰুষ পুৰুষ মহিলা মিলাই এশ ডেৰশ আছে

অ আজি অঁ অঁ আমি তেতিয়াহ'লে মানে আমাৰ মানে আমাৰ গাঁৱৰ এল পি স্কুলখনতে মানে মানুহবিলাকক মাতি দিম আৰু

অঁ আমি তাৰিখ আমি তাৰিখটো আপোনাক দিম বাৰু

অঁ

হয় হয় হয় হয় হয় হয় অঁ হয় হয় হয় অঁ লগ অঁ লগতেতো লগতে লগতে আৰু অন্যান্য অঁ লগতে আৰু অন্যান্য বেমাৰো দেখা দিয়ে কঁকাল বিষ আৰু অন্যান্য মানে জ্বৰ হৈ থাকে এইবিলাকো সকলো একেলগতে হ'বনে স্বাস্থ্য শিবিৰত

অঁ হয়

আচ্ছা হয় হয়

হয় হয় তেতিয়াহ'লে মই মোৰ ওচৰ গাঁৱৰ আৰু দুখন গাঁৱৰ একেলগে গোটেইখিনিলে ব্যৱস্থা কৰিম আৰু মানে আমাৰ মোৰ মোৰ মোৰ গাঁওখনতে এশ ডেৰশ আছে গতিকে এইখিনি লগাই প্ৰায় তিনি চাৰিশ মানুহ হ'ব এই গোটেইখিনিকে ব্যৱস্থা একেদিনাই মানে শিবিৰটো কৰা হ'ব পাৰিবনে

হয় হয় হয় হয়

হয় হয় হয় আচ্ছা তেতিয়াহ'লে মই মানে সকলোখিনি মানে দি তাৰিখ আৰু সময়টো সকলো ঠিক কৰি আপোনাক খবৰটো জনাম হয় হয় হয় হয় হয় ঠিক আছে ঠিক আছে